পশুপালনত আমি জীৱ জন্তুক প্ৰভাৱিত কৰিব পৰা ৰোগ সমূহ হৈছে খোৰা ফটা পেট ফুলা আদি বিভিন্ন ধৰণৰ বেমাৰ হয় কেতিয়াবা নোমবিলাকত ওকণি হয় খৰ হোৱা নিচিনা চালবিলাকত এনেকুৱা ধৰণৰ হয় আমি সেইবিলাক কৰিব হওঁতে জীৱবিলাকক আমি প্ৰথমতে নিজৰ ঘৰতে কৰিব পৰা কিছুমান প্ৰাথমিক চিকিৎসা কৰি লওঁ যেনে খৰ বা ওকণি হ'লে আমি মান ধঁপাত চাদা চূণ এনেকৈ দি বিহলঙনি আদি পাতেৰে সিজাই জীৱটোক গা ধুৱাওঁ তাৰপিছত খোৰা ফটা হ'লে আমি এই বিলাক প'টাছ আদি দি পিনি তাৰ ঠেং বিলাক ধুৱাই মেলি চাফা কৰি দিওঁ তাৰপিছত আকৌ পেট ফুলা হ'লে বছ এনেকুৱা ক'লা নিমখৰ সৈতে আমি সেইবিলাক খুন্দি খুৱাই দিওঁ পাণ নহৰু আদিবিলাকৰ সৈতে তেতিয়া যদি ভাল নাপায় তেতিয়া আমি কি কৰোঁ ডক্তৰৰ ওচৰলৈ লৈ যাওঁ তেতিয়া ডাক্তৰে দিয়া সেইবিলাক ঔষধৰ হেৰিৰ পৰা আমাৰ জীৱটোক বচাব পাৰোঁ